আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰা বিখ্যাত অসমীয়া গায়কৰ নাম হৈছে জুবিন গাৰ্গ ভাৰতৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী ইয়াৰোপৰি ইয়াৰ উপৰিও তেওঁ এজন প্ৰসিদ্ধ চলচ্চিত্ৰ অভিনেতা অসমীয়া হিন্দী বঙালী বড়ো কোঁচ নেপালী হাজং মিচিং কাৰ্বি গাৰু ৰাভা ডিমা হাচাও তাই আহোম ভোজপুুৰি মণিপুৰী আৰু বিভিন্ন ভাষাত তেওঁ গীত কণ্ঠদান কৰিছে তেখেতৰ জন্ম হৈছিল ওঠৰশ ঊনৈছশ বাসত্তৰ চনৰ ওঠৰ নৱেম্বৰ তাৰিখে মেঘালয় ৰাজ্যৰ টুৰা জিলাত তেখেতৰ পিতৃৰ নাম আছিল মোহিনী এম বৰঠাকুৰ আৰু মাতৃৰ নাম আছিল স্বৰ্গীয় ইলী বৰঠাকুৰ জুবিন গাৰ্গৰ প্ৰথম এলবাম হৈছিল অনামিকা সেই এলবামটো ঊনৈছশ বিৰান্নবৈ চনত স্বীকৃতি হৈছিল জুবিন গাৰ্গ জুবিন গাৰ্গৰ অসমীয়া এলবামসমূহৰ ভিতৰত অনামিকা অনুৰাধা মায়া আশা জুবিনৰ গান ৰং মুক্তি শব্দ মেঘৰ বৰণ পাখি ৰাংধালি সপোন হিয়ামন শিশু আদি ইয়াৰোপৰি হিন্দী বঙালী এলবাম হৈছে চন্দা স্পৰ্শ শ্ৰদ্ধাঞ্জলি মেৰে শিলে নোৰোফ আৰু জোখি ইস্কৰ ইয়াৰ উপৰি তেওঁ দুহেজাৰ ঊনৈছ চনত কাঞ্চনজংঘা কথাছবি আৰু দুহেজাৰ ঊনৈছ চনত ৰত্নাকৰ কথাছবি পৰিচালনা কৰিছিল